মই এটা কেব বুক কৰিছিলোঁ মই সেই কেব এজেন্সিটোক আগতীয়াকৈ পে'টিএম যোগে অলপ ধন দি ৰাখিছিলোঁ কিন্তু মই সেই কেবখন বাতিল কৰিবলগীয়া হ'ল আচলতে মোৰ শাৰীৰিক কিছু অসুস্থতাৰ বাবে মই সেই ঠাইলৈ যোৱাতো মই বাতিল কৰিলোঁ গতিকে মই কেবখন কেন্সেল কৰি দিব লগা হ'ল সেয়েহে মই সেই আগতীয়াকৈ দি থোৱা ধনখিনি পৰিমাণটো ঘূৰাই খুজিছোঁ সেই টকাখিনি মোক ফোন পে' বা পে'টিএম বা জি পে' যোগে দিলে হ'ল মই মোৰ ফোন পে' নম্বৰটো উল্লেখ কৰিম সেই নম্বৰত মোক টকাখিনি ঘূৰাই দিলে হ'ল বা মই মোৰ ফোন পে'টো উল্লেখ কৰি দিম ফোন পে' সংখ্যাকেইটা সেইকেইটাত মোক টকাখিনি ঘূৰাই দিলে হ'ল